এই আছে বহুত আছে বাপৰে কিমান যে হাঁহি উঠা কথা তেতিয়া বুজিও নাপাওঁ একো একবাৰ কি হ'ল ক্লাছ ছিক্সত এই চবে সোধে এই তেতিয়া আমাৰ লগৰ এটা আছিল তাতেই মানে সেই মূখ্য়ই আৰু ভাগ লয় সি কৰলাক কি আকস্মিক বক্তৃতাত নাম দিলাক মইতো গানহে গাওঁ অলপ চলপ মই ত' আকস্মিক বক্তৃতা নাজনো একো তাৰ পিছত সি ত' নাম আৰ মাতি আছে আমাৰ চাৰে ভয়তে তেতিয়া কাকো আৰ একো ক'বাও ন'ৰো উঠি দিছোঁ যাই ইতা প্ৰথমতে কি ক'ম প্ৰথম আৰম্ভ কৰিছোঁ আৰুু শ্ৰদ্ধেয় সভাপতি মহাদেৱ মহাদেৱ বুলি কোৱাৰ লগে লগে চবেই ত' একদম হাঁহিত মানে বাগৰি গৈছে এইটোতো মই তৎক্ষণাত ভাবিলোঁ বোলে কিয় বা ইমান হাঁহিছে তাৰ পিছত তো টপিকটোতো এই ল'বা লাগে ল'লোঁ টপিক কি আহিছে চকুৱেদি দেখা নাই আৰু লাজতে এইগ্লা চাই পেলাই আৰু চবৰে হাঁহিৰ শব্দ তাৰ পাছত মোক আৰু লগৰটোই কৈছে এহ হ'ব আহ ক'বা নালগে আৰ হৈছে জানছু আৰ কি ক'বি তই তাৰ পিছত আৰ গুচি আহিলোঁ তাৰপেই আহি পেলাই মইতো তাক মস্ত গালি দিছোঁ বোলে এই কিয় মোক এইগিলাত উঠাই দিছ মইতো নাজনো মই গান গোৱা মানুহ খেলা খেলা মানুহ মইতো এইগিলাক কি আকস্মিক বক্তৃতা কি কয় তাকে নাজনো এইটো এটা বৰ একদম এতিয়াও মই একলাই থাকিলে একদম হাঁহি থাকো কথাটো মনত পৰি তাৰ পিছত আৰু একবাৰ কি হ'ল সৰু তেতিয়া আমি আৰু গুৱাহাটীত আহিব লাগিলেতো আৰু হাহাকাৰ আৰু আহিলোঁ আহোঁতে আমাৰ মামাৰ বন্ধু এটাই কি কৰিলাক তেতিয়াৰ ঐ ব্ৰহ্মপুত্ৰ অশোকা তাতে পাণবজাৰ ভৰে সোমাই দিছি দিয়াৰ লগে লগে বাতিটোত নেমু এক পিচেৰে সৈতে পানীখিনি দিছি এতিয়া ভাবি আছোঁ পানীগিলা খায়ে না কি কৰে এইখিনি পানী তাৰপিছত দেখা নাই শুনা নাই গাঁৱৰ পৰা আহিছোঁ তাৰ পিছত মানুহটো অলপ ভাবছি তাই আৰু পানীখিনিত এই মানে নেমুখিনি চেপি খাই দিয়ে নেকি গতিকে মানুহটো আৰু বুদ্ধিৰে আমিও আৰু বস্তু খোৱা বস্তু আহিছে যদিও লাৰাও নাই চাই আছোঁ আৰু কি কৰে কোনে প্ৰথমতে তে মানুহটোৱে ভাৱছি যে এই কৈয়ে দিবা লাগিল বুদ্ধিকে মানুহটো অলপ বুদ্ধিয়কতো টাউনৰ মানুহ মানুহটোৱে কৈছি বোলে এই কেইদিনমান আগতে মই ভাগিনটোক লৈ আই্হিলোঁ এই এই নেমু পিচে সৈতে পানীখিনি দিলাক সেই পানীৰে যে হাত ধুবা লাগে সেইগিলা নাজনি পেলাই কৈছে কি চেপি পেলাইতো খাই দিলাক মই একদম লাজতে মৰোয়ে না কিয়ে কৰোঁ গালিও দিব নোৱাৰোঁ হয় ৰেষ্টুৰেণ্টৰ কথা বেলেগ মানুহো আছে তাৰ পিছতে আৰু একো নক'লো আৰু তাই আজি বা বা কুনি কি কৰে সেইকাৰণে মই থাকে গটেই আমিতো আৰু গম পালোঁ অ' তাৰমানে সেই নেমু পিছ হাত ধুবাহে দিছি গতিকে কথাটো জানিলোঁ বিৰাট ডাঙাৰ অভিজ্ঞতা হ'ল আৰ আমি দেখাই নাই এইগিলা ক'ত নেমু দেই বাতিত